মোৰ প্ৰিয় খাদ্য বুলি ক'বলৈ গ'লে মোৰ বহুতো প্ৰিয় খাদ্য আছে মোৰ যিহেতু মোৰ প্ৰিয় বুলি ক'লে ছাগলী ঠেঙৰ চুৰুহা খাই মই ভাল পাওঁ নেমুৰ চৰ্বটো মোৰ খাই ভাল লাগে বগৰী আচাৰটো খাই ভাল লাগে বগৰীৰ চৰবটো খাই ভাল লাগে আদা চাহ খাই মোৰ ভাল লাগে বিভিন্ন ধৰণৰ চুপ মই খাওঁ আমৰ জুচ খাওঁ কলাজামুৰ জুচ খাওঁ আনাৰসৰ জুচো মই খাওঁ সাজ মই খাওঁ কঁঠালৰ জুচো মই খাওঁ মধুৰি জুচ খাওঁ ডালিমৰ জুচ খাওঁ এইবিলাক অকল মোৰ জুচ খোৱাই নহয় মই ফলবিলাকো খাই মই বহুত ভালপাওঁ আৰু লগতে মোৰ মাছৰ মাছ বগা সৰিয়হ মই আঞ্জাবিলাক মই খাই ভালপাওঁ ঔটেঙা ঢেকীয়া পুঠি মাছ আঞ্জাটো মোৰ বহুত ভাল লাগে খায় আৰু ফাষ্ট ফুড বুলি ক'লে মোৰ প্ৰিয় যিকোনো ধৰক চিকেন পোলাও চিকেন চাওমিন চিকেন ম'ম' চিকেন বাৰ্গাৰ এইবিলাক মোৰ খাই ভাল লাগে মোৰ কণী টিক্কা আৰু চিকেন ললীপপ ইত্যাদি ইত্যাদি মোৰ বহুতো মোৰ ভাল লাগে খাদ্যবোৰ মই খাই ভালপাওঁ আৰু মই এই ৰেষ্টুৰেণ্টৰ খাদ্যবোৰ পাকঘৰ আৰু ম'ম' হাউছ ৰেষ্টুৰেণ্টত খাই খুব ভালপাওঁ আৰু ঘৰৰ যিকোনো খাদ্য সেয়া ঘৰত মই বনাই নিজেই খাই মই বহুত ভালপাওঁ